হয় দাদা মোৰ যিহেতু ওঠৰ বছৰ এতিয়া সম্পূৰ্ণ হৈছে গতিকে এতিয়া মই ভাবিছোঁ এখন পেন কাৰ্ডৰ বাবে আবেদন কৰিব লাগিছিলে যিহেতু মই শুনামতে আজিকালিৰ দিনত সকলো কাম বিশেষকৈ অনলাইনতে হয় আৰু বিভিন্ন কামত মানে পেন কাৰ্ডখনৰ প্ৰয়োজন হয় বুলি মই শুনিছোঁ গতিকে আৰু যিহেতু মই এতিয়া কলেজতো নতুনকৈ এডমিশ্যন ল'ব লাগিব তাতো হয়তো স্ক'লাৰশ্বিপ ইত্যাদিৰ বাবে পেন কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু বিভিন্ন বেংক সম্বন্ধীয় ক্ষেত্ৰতো পেন কাৰ্ডৰ প্ৰয়োজন হয় বুলি মই শুনিছোঁ আৰু মোৰ লগৰবিলাকেও এতিয়া মানে পেন কাৰ্ডৰ বাবে আবেদন কৰি আছে তেওঁলোকেও সেই তেওঁলোকৰ দাদা বাইদেউ ইত্যাদিৰপৰা বিভিন্ন দিহা পৰামৰ্শ লৈছে কিদৰে আবেদন কৰিব লাগে গতিকে দাদা আপুনি মোক অলপ অলপ কিছুমান দিহা পৰামৰ্শ দিব পাৰিব নেকি যে কিদৰে আবেদন কৰিম আৰু আবেদনৰ বাবে কেনেকুৱা ধৰণৰ নথিপত্ৰ প্ৰয়োজন হ'ব কি কি ডকুমেণ্টছ লাগিব ইত্যাদিৰ বিষয়ে অলপ জনাবচোন যিহেতু মই যদি নিজে কৰিব বিচাৰোঁ কিছুমান ভুল হ'ব পাৰে সেইবাবে মই আপোনাক সুধি ল'ব বিচাৰোঁ যিহেতু আপুনিও অলৰেডি কৰি থৈছে পেন কাৰ্ড আপোনাৰো যিহেতু আছে গতিকে মোকো অকণমান শিকাই দিব দেখাই দিব যাতে মোৰো মানে ভৱিষ্যতে সুবিধা হয় বিভিন্ন অনলাইন কামত দৰকাৰ হ'ব আৰু মই যিমানটো জানো আজিকালি সকলোতে মানে পেন কাৰ্ডৰ প্ৰয়োজনবোধ কৰোঁ মই সেইবাবে আপুনি মানে কেইটামান অলপ চাই দিব আবেদন কৰাৰ সময়ত আৰু কি কি বিশেষকৈ মানে কি কি নথিপত্ৰৰ প্ৰয়োজন হয় সেইটো বিষয়ে মই ইমান জ্ঞাত নহয় মানে নাজানো গতিকে আপুনি তাৰ বিষয়ে অলপ কৈ দিবচোন